আমাৰ ৰাজ্যৰ সম্প্ৰদায়ৰ সাংস্কৃতিক পৰম্পৰাগত পোছাক যেনে আমাৰ বিহু সাজযোৰ তাত থাকে মুগা ৰিহা মুগা মেখেলা লগতে আমাৰ দৈনন্দিন মেখেলা চাদৰ ঘৰতে বোৱা চাদৰ এড়ী মুগা টচ মুগা মেখেলা নুনী পাত ইত্যাদি আমাৰ ৰাজ্যৰ পৰম্পৰাগত গামোচাসমূহ ঘৰতে বোৱা হয় বা বিভিন্ন তাঁতশালো আছে এই গামোচাসমূহৰ লগতে যেনে অসমীয়া গামোচা বড়ো গামোচা কছাৰী গামোচা মিচিং গামোচা কাৰ্বি আদি লগতে টঙালিও হৈছে আমাৰ ৰাজ্যৰ পৰম্পৰাগত পোছাক এইবোৰ উপৰিও আমাৰ ৰাজ্যৰ বিভিন্ন পৰম্পৰাগত পোছাকসমূহ হৈছে যেনে আমাৰ বড়োসকলৰ সাজ পাৰ মিচিংসকলৰ সাজ পাৰ আহোমসকলৰ সাজ পাৰ চুতীয়া কছাৰী সকলৰ সাজ পাৰ আদি বিভিন্ন ধৰণৰ বিভিন্ন অঞ্চলৰ সম্প্ৰদায়ৰ পোছাক তাৰ উপৰিও আমি গহনাৰ কথা ক'ব পাৰোঁ যেনে জোনবিৰি ঢোলবিৰি মাদুলি গলপতা মুঠিখাৰু দুগদুগী জাপি কেৰুমণি ইত্যাদি যিহেতু আমাৰ অঞ্চলত বিভিন্ন ধৰণৰ সম্প্ৰদায়ো আছে তেওঁলোকৰ মাজতে কছাৰীসকল আৰু দেউৰীসকল এওঁলোকৰ কাপোৰ আমাৰ একেই প্ৰায় মিলি আছে কিন্তু তেওঁলোকৰ পিন্ধাৰ ধৰণটো বেলেগ যেনেদৰে দেউৰীসকলে বুকুত মেথনি মাৰে আৰু মূৰত গামোচা মাৰে ঠিক তেনেদৰে কছাৰীসকলৰ বুকুত মেথনি মাৰে আৰু গামোচা মূৰত মাৰে কালাৰটো বেলেগ হ'ব যেনেকৈ গা দেউৰীসকলৰ গামোচাখন ৰঙা আৰু বগা থাকে তেনেকৈ কছাৰীসকলৰ হালধীয়া আৰু বগা থাকে তো এনেকৈ